হেল্ল' অঁ অঁ অঁ কওকচোন অঁ আছে আছে মাছ ইয়াত পুঠি বৰালি ৰৌ শ'ল শাল মাগুৰ কুঁহি বাট সম্পূৰ্ণ সকলো মাছ পোৱা যায় মাছ লৈ উৎসৱ কেতিয়াবা হয় এই ছিজন লৈ লৈ এই এতিয়া মাঘ বিহুৰ সময়ত এনেকে হেৰি কৰে ৰাইজে সমজোৱা হিচাপে তেনেকে ধৰা হয়

অঁ নহয় ৰাইজে সকলোৱো ধৰি মিলি জুলি তাৰমানে ধৰি মেলি খাই বৈ থওঁ তেনেকে বিকা বিকি তেনেকে হেৰিটো নকৰোঁ কিন্তু থলুৱা মাছ যথেষ্ট পোৱা যায় ইয়াত

অঁ হয় অঁ হ'ব